মই অসমীয়া ভাষাটো ভৱিষ্যতলে সংৰক্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ ব্যৱস্থা কৰিছোঁ কাৰণ অসমীয়া ভাষাটো প্ৰচাৰ নকৰিলে লাহে লাহে লুপ বিলুপ্ত হৈ যাবলৈ ধৰিছে সেইবাবে মই অসমীয়া ভাষা নোকোৱা অঞ্চলত গৈ অসমীয়া শিকা আৰু বুজি উঠা সেই অঞ্চলৰ ব্যক্তিসকলক সহায় কৰিছোঁ তাৰোপৰি অসমীয়া ভাষাটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মই পশ্চিমীয়া ভাষাবোৰ গ্ৰহণ কৰাৰ পৰা বিৰত আছোঁ কাৰণ পশ্চিমীয়া সংস্কৃতিৰ লগতে ভাষায়েও আমাৰ অসমীয়া ভাষাটোত বি যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে যাৰ ফলত আমাৰ সমাজে অসমীয়া ভাষাটো বাদ দি বেলেগ বেলেগ ভাষাৰ সংমিশ্ৰণে অসমীয়া ভাষাটোক লুপ্ত কৰিবলৈ সহায় কৰিছে সেইবাবে মই বেলেগ ভাষা আৰু সংস্কৃতিবোৰ বাদ দি অসমীয়া ভাষাটো সংৰক্ষণ কৰি প্ৰচাৰ কৰাত আগ ব প্ৰচাৰ কৰাত যথেষ্টখিনি সহায় কৰি আহিছোঁ